মেইন কথাটো হ'ল যিহেতু আমাৰ সংবাদ মাধ্যমে গাঁও অঞ্চলৰ কথাবিলাক নিউজত মিডিয়াত নবজাই আমি মানে দেখাই নাপাওঁ বিশেষকৈ আমাৰ গাঁৱতহে আমাৰ যিবিলাক প্ৰব্লেম মানে লাগে সংবাদ মাধ্যম দেখাব লাগে গতিকে তেওঁলোকে কি কৰে তেওঁলোকে সেই টাউন অঞ্চলবিলাকৰ নিউজবিলাকে বজাই থাকে আমাৰ গাঁও অঞ্চলত দেখাই নিদিয়ে এতিয়া আপুনি ৰিচেণ্টলি হৈ যোৱা বানপানীয়ে চাওক আপুনি গুৱাহাটীত বানপানী আহি গ'ল সেই একেটা নিউজকে তিনদিন তেওঁলোকে বজায়েই আছে আমাৰ এতিয়া আমাৰ ওচৰতে আমাৰ গাঁৱতেই যিহেতু মথাউৰি ভাঙি বানপানী হ'ল তাত অকল এদিনহে দেখা পালোঁ মিডিয়াক তাকো সেই দুদিনৰ পিছত আহিছে তেওঁলোক সেই সেই আৰু আমাৰ যিহেতু মাথাউৰি সমস্যাটো আমাৰ প্ৰায় বছৰ হৈয়ে থাকে হৈয়ে থাকে সেইটোকে যদি তিনি চাৰিবাৰ বজালে হয়তো নিউজত মন্ত্ৰী মন্ত্ৰী এম এল এসকল আহি পেলাই আমাৰ সেই কামটো চাগে হয় চিজিল কৰি থৈ গ'ল হয় কিন্তু সেই আমাৰ সেই মিডিয়া সংবাদসকলে অ' চৰি সংবাদ মাধ্যমৰ মানুহসকলে আমাৰ ইয়াত গাঁৱত দেখাই নিদিয়ে গতিকে তেওঁলোক সেইবোৰ কাম অলপ চকু দিব লাগে অকল সেই টাউনৰ নিউজবিলাকেই অকল দেখাই থাকিলে নহয় গতিকে গাঁও অঞ্চলত তেওঁলোক ভিজিট দিব লাগে যিবিলাক ৰাইজৰ প্ৰব্লেম সেইবিলাক নেশ্যনেল মিডিয়াত লৈ যাব লাগে আৰু এতিয়া চওক আমাৰ গাঁৱলীয়া ল'ৰাবিলাক চহৰত পঢ়িবলৈ যায় কাৰণ আমাৰ গাঁৱত হয়তো ইমানটি কলেজ স্কুল এইবিলাক নায়ে অকল ধৰক চাব চেণ্টাৰ এটা থাকে এল পি স্কুল এখন থাকে আৰু আপোনাৰ অংগনৱাড়ী বা ভেঞ্চাৰ স্কুল এখন থাকে কলেজ আমাৰ গাঁৱত নাই গতিকে আমাৰ গাঁৱলীয়া ল'ৰাসকল চব টাউনতে আমি কলেজ পঢ়িব যাবলগীয়া হয় গতিকে সেই কলেজলৈ যাওঁতে যিহেতু আমাৰ মেজিক মেজিক চলে বাছ নচলে গতিকে ট্ৰাঞ্চপৰ্ট চিষ্টেমটো আমাৰ গাঁৱত বিশেষকৈ বহুতেই বেয়া গতিকে তেওঁলোকে যিহেতু যায় ৰাতিপুৱা যাওঁতে আমাৰ বাছ নাপায় বা আহোঁতে তেওঁলোকে বাছ নাপায় গতিকে সেই এটা ট্ৰাঞ্চপৰ্ট ছিষ্টেমটোত মানে এটা বহুত দিগদাৰ হয় গতিকে যদি সেই নিউজটো যদি তেওঁলোকে ভালভাৱে যদি যদি মিডিয়াত দেখালে হয় তেতিয়া হয়তো মন্ত্ৰীসকলে এ এছ টি চি বা এ এছ টি চি বাছ দুখনমান দিলে হয় চাগে তেতিয়া আমাৰ হয়তো আহিবলৈ সুবিধা হ'ল হেঁতেন গাঁৱৰ যিবোৰ ডেকা ল'ৰা চাম ডেকা লৰা আছে ডেকা চাম আছে গতিকে সেয়ে আমাৰ যদি দেখাবলৈ যাওঁ গাঁৱত বহুতখিনি আমাৰ প্ৰয়োজনীয় বস্তু আমাক লাগতিয়াল হয় কিন্তু সেইবিলাক আমি মিডিয়াত দেখা নাযাওঁ গতিকে আৰু ধৰক আমাৰ এই কি কয় এই কি কয় চহৰ অঞ্চলত যিহেতু আমি দেখিবলৈ পোৱা যায় যে বহুত কলেজ ইনষ্টিটিউট এইবিলাকসকল থাকে এইবিলাক আমাৰ গাঁৱতো লাগতিয়াল হয় সেইবিলাক সেইবিলাক কথা ওপৰতো যদি আমাৰ মিডিয়াসকলে বিশেষ গুৰুত্ব দিলে হয় ক'লে হয় যে এই অঞ্চলত এনেকৈ এখন কলেজ স্থাপিত বা এখন স্কুল বনিব লাগে গতিকে সেইবিলাকতো তেওঁলোকে ধ্যান দিব পাৰে